মই কণ্ঠস্ৱৰৰ ভাগৰ বা হৰ্ছনেছ নিয়ন্ত্ৰণ বহুধৰণে কৰোঁ কেতিয়াবা মোৰ যদি বেছিকৈ ভাগৰ লাগে তেতিয়া মই অলপ সময় মৌন হৈ থাকোঁ যিহেতু আমি মৌনতাৰে আমি বহুতখিনি কথা শিকিব পাৰোঁ মৌনতাৰে আমি বহুতখিনি নিজৰ মানে অভ্যাস আমি হেৰি ঠিক কৰিব পাৰোঁ আৰু কণ্ঠস্বৰ সুৰক্ষিত ৰাখিবলৈ মই ঘৰতে কিছুমান যোগাসন কৰোঁ যিটো যোগাসন কৰিলে আমাৰ কণ্ঠস্বৰটো ভালে থাকে আৰু মই বহুত ঠাণ্ডা বস্তু মই নেখাওঁ আৰু যিহেতু কিছুমান আমাৰ খাদ্যও আছে এনেকুৱা খাদ্য খালে যিটো খাদ্য খালে আমাৰ কণ্ঠস্বৰত আমাৰ অসুবিধা গান গান গাওঁতে আমাৰ অসুবিধা হ'ব পাৰে আৰু সেই সেইবিলাক বস্তুৰ পৰা মই অলপ বিৰত থাকোঁ